হয় মই স্বয়ংক্ৰিয় অনুবাদ বা গগল মেপ আদি ব্যৱহাৰ কৰিছোঁ অনুবাদৰ বিষয়ে অটমেটিক পদ্ধতিসমূহ যেনে গুগল অনুবাদ ভাষাৰ মাজত টেক্সট অনুবাদ কৰিবলৈ কিছুমান ব্যৱহাৰ কৰে এই ব্যৱস্থাসমূহ সময়ৰ সৈতে যথেষ্ট উন্নত হৈছে আৰু আৰু বৃহৎ ভাষাগত এটা ব্যৱহাৰ কৰে গোগল অনুবাদে উদাহৰণস্বৰূপে ষ্টেটিষ্টিকেল মেচিন অনুবাদ আৰু নিউট্ৰেল মেচিন অনুবাদ ব্যৱহাৰ কৰে যাতে সঠিক অনুবাদ প্ৰদান কৰিব পাৰে এই পদ্ধতিসমূহ বাক্যৰ গঠন পৰিপ্ৰেক্ষিত আৰু শব্দৰ ভণ্ডাৰ তুলনা কৰি তেনেকৈ অনুবাদ প্ৰদান কৰে তথাপিও সঠিকতা ভাষাৰ পাঠৰ জটিলতা আৰু ওপৰত নিৰ্ভৰ কৰে সাধাৰণ ভাষাসমূহ যেনে ইংৰাজী স্পেনিছ ফাৰ্চী হিন্দী অধিক সঠিক হয় কিন্তু কম প্ৰচলিত ভাষাসমূহৰ ক্ষেত্ৰত অনুবাদ অলপ কম হয় যেনেকৈ অসমীয়া বেংগলী বড়ো মিচিং আদি গুগল মেপছৰ অন্য এক পদ্ধতি যি পৰিচলনা আৰু মানচিত্ৰৰ বাবে ব্যৱহাৰ কৰা হয় এই উপগ্ৰহ চিত্ৰ আৰু ব্যৱহাৰকাৰীৰপৰা ওপৰত নিৰ্ভৰ কৰে এই সেৱা সাধাৰণতে যথেষ্ট নিৰ্ভৰযোগ্য হয় সময়ে সময়ে আপডেট ভিডিঅ' জনতাসমূহৰপৰা সংৰক্ষিত তথ্য স্থানীয় মানচিত্ৰৰ চিষ্টেমৰ সৈতে সংযোগ হৈ আছে তথাপি এইসমূহে কিছু পৰিমাণে দূৰ অঞ্চল বা নতুনভাৱে গঠন কৰা এলেকাসমূহত কম নিৰ্ভৰযোগ্য হ'ব পাৰে এতিয়া কিছুমান ৰাস্তা বনাই আছে কিন্তু সেই ৰাস্তাটো অকণমান আগত যে বন্ধ হৈ আছে সেইবিলাক কিছুমান বস্তু গুগল মেপছত সঠিকভাৱে জনা নাযায় এই সমস্যাসমূহ মানচিত্ৰ তথ্যৰ যি সময়ত অসম্পূৰ্ণ আৰু সঠিক নহয় অথবা যেতিয়া ৰাস্তাৰ পৰিস্থিতি সলনি হয় তেতিয়া উদ্ভৱ হয় সাৰ্বিকভাৱে এই দুই পদ্ধতিসমূহ অটমেটিক বা স্বয়ংক্ৰিয় অনুবাদ আৰু গুগল মেপছ অতি কাৰ্যকাৰী যদিও কিছু সীমাৱদ্ধতা থাকে বাহ্যিক উপাদানসমূহ যেনে ভাষাৰ জটিলতা ডাটাৰ উপলব্ধতা ভূগোলৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে